ৰাষ্ট্ৰপতি হৈছে এখন দেশৰ প্ৰথম নাগৰিক আৰু দেশখনৰ সৰ্বোচ্চ সৰ্বোচ্চ পদমৰ্যদাত থকা ব্যক্তিজনেই হৈছে ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিয়ে দেশখনৰ বিভিন্ন মন্ত্ৰি বিভাগৰ পদসমূহ তেওঁৰদ্বাৰাই নিয়োগ কৰা হয় আৰু লগতে লগতে দেশখনৰ শাসন ব্যৱস্থাৰ সকলো ক্ষমতা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰামৰ্শ অবিহনে তেওঁ তেওঁ কৰিব পাৰে ধৰা হওক শাসন ব্যৱস্থাতেই হওক বা বিজ্ঞান বিভাগতেই কিবা এটা ধৰক নতুন পদক্ষেপ গ্ৰহণ কৰিছে ধৰা হওক চন্দ্ৰযান থ্ৰী সেই চন্দ্ৰযান থ্ৰীখন যেতিয়া কাম কৰিব লৈছিলে ৰাষ্ট্ৰপতি পৰামৰ্শ অনুযায়ী তেওঁ সেই কামখিনি আগবাঢ়িব পাৰিব ধৰা হওক শিক্ষাৰ ক্ষেত্ৰতে নতুন কিবা এটা কাম পদক্ষেপ লৈছে তেতিয়াও সেই ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিৰ পাৰ্মিশ্যনৰদ্বাৰাই তেওঁলোকে সেই কামসমূহ আগবাঢ়িব পাৰে ঠিক তেনেদৰে আইন বিষয়ত যদিও চাওঁ কোনে তেওঁ কোনো সদস্য নহ'লেও তেওঁৰ সন্মতি অবিহনে কোনো কামেই আমি ৰাষ্ট্ৰপতি অবিহনে কৰিব নোৱাৰোঁ আৰু ধৰা হওক এখন দেশৰ যেতিয়া অস্থিৰ হৈ যায় বা দেশখনৰ অস্থিৰতাই হওক বা দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰতে জৰুৰী হৈ যাব তেতিয়া সেই দেশখনৰ ৰাষ্ট্ৰপতি শাসন ব্যৱস্থা আহি পৰে আৰু যদি আমি ন্যায় ক্ষেত্ৰত যদি চাওঁ ন্যায় ক্ষেত্ৰত যদি চাওঁ এখন উচ্চতম ন্যায়ালয় যেতিয়া ন্যায়াধীশ এজনক এপইণ্ট কৰা হয় তেতিয়াই ৰাষ্ট্ৰপতিয়ে তেওঁক নিয়োগ কৰা হয় আৰু যেতিয়া তেওঁলোকৰ ক্ষমা প্ৰদৰ্শনৰ তেওঁক ক্ষমতা আছে আৰু জৰুৰীভাৱে তেওঁ জাতীয় জৰুৰীয়ে হওক বা ৰাজ্যৰ সাংবিধানিক অচল অৱস্থাৰ বাবেই হওক বা অৰ্থ সাংকেতিকভাৱেই হওক বা তেওঁ ৰাষ্ট্ৰপতি সেইখন দেশত শাসন চলোৱা হয় লগতে যদি কোনো এখন ৰাজ্যৰ বহু ক্ষেত্ৰত সুবিধা সংক্ৰান্ত হৈ যে অৰ্থই হওক বা অৰ্থই হওক বা ৰাজ্যৰ সাংবিধানিক অচল অৱস্থাৰ বাবেই হওক বা জাতীয় জৰুৰী অৱস্থাৰ বাবেই হওক তেতিয়া ৰাজ্য এখনত তেতিয়া ৰাষ্ট্ৰপতি শাসন ব্যৱস্থা সোমাই পৰে আৰু যদি কোনো এখন ৰাজ্যৰ ৰাজ্যপাল দিয়া সূচনাৰ ভিত্তিক বা ৰাষ্ট্ৰপতিয়ে ৰাজ্যখনৰ সাংবিধানিক ব্যৱস্থাও ভংগ হোৱা হেতুকে ৰাজ্যৰ শাসন ব্যৱস্থাৰ বিধিসন্মত চলি চলাব নোৱাৰিব ৰাষ্ট্ৰপতি অধিসূচনাৰ জৰিয়তে ৰাজ্যখন সুকলমভাৱে পালন সুকলমভাৱে তেওঁ পালন কৰি আহিব লাগিব তেওঁ শাসন ব্যৱস্থা চলি আহিব